ক'ভিড নাইণ্টিনৰ মহামাৰীয়ে আমাৰ অঞ্চলত বহুতো ধৰণৰ অসুবিধা কৰিছিল ক'ভিড নাইণ্টিনৰ কাৰণে আমি এঠাইৰ পৰা আন ঠাইলে যাবলৈ বহুতো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল আমি ঘৰৰ পৰা গেটলৈকে ওলোৱাও বন্ধ হৈ গৈছিল আমাৰ দোকানলৈ যোৱাও বন্ধ হৈ গৈছিল বস্তু পাতি চব্জি চব্জি চব্জি বয়বস্তু বজাৰ কৰি আনিবলৈও আমাৰ অসুবিধা হৈছিল গাড়ী মটৰৰ অসুবিধা হৈছিল যান বাহন নচলিছিল আমাৰ বহুতো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল আমাৰ এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ অসুবিধা হৈছিল গাড়ী মটৰ নচলা হৈছিল ট্ৰেইন এৰ'প্লেন আদিও নচলা হৈছিল বহুতো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে